আমি বাগিচা কামৰ কাৰণে কোৰ খন্তি ব্যৱহাৰ কৰোঁ কাৰণ বাগিচাত কোৰ মাৰিব লাগে মাটিটো চাহ কৰি ল'ব লাগে তেতিয়াই ধুনীয়াকৈ আৰু ফুলৰ পুলিয়ে হওক বা কিবা শাক পাচলিৰ পুলিয়ে হওক তাত ধুনীয়াকৈ চাহ কৰি লগাব লাগে সেই পুলিটো গোবৰ সাৰ চাৰ আনি গোবৰটো শুকুৱাব লাগে শুকুৱাই কৰি অলপ তাক মিহিকৈ খুন্দিব লাগে খুন্দি কৰি চালনিয়ে চালি ল'ব লাগে সেই সাৰখিনি আনি গছৰ গুৰিবোৰ খন্তিয়ে চহাই লৈ প্ৰত্যেক ফুলৰ ফুলৰ গুৰিয়ে গুৰিয়ে দিব লাগে আৰু প্ৰত্যেক গছবোৰৰ শাকৰ গুৰিয়ে গুৰিয়ে দিব লাগে তেতিয়া শাক বা ফুলজোপা বৰ ধুনীয়াকৈ সৌন্দৰ্য্য হৈ পৰে কাৰণ সঁজুলি যদি নাথাকে আমি ফুল কেনেকৈ হেৰি কৰিম কাৰণ ফুল ফুলৰ বাগিচা হেৰি কৰিবলৈ আমাক সঁজুলি লাগিবই সঁজুলি হ'লেহে ধৰি লওক মাটিখিনি চহাই কৰি তাক ধুনীয়াকৈ চাহ কৰি ল'ব পাৰে তেতিয়া ধৰি লওক চাহ কৰি ল'লেহে মানুহৰ ধৰি লওক এই শাক পাচলি হওক বা যিকোনো ফুল চুলেই হওক মানে বৰ লহপহকৈ বাঢ়ি আহে আৰু সেইবিলাক কেতিয়াবা কেটাৰীয়ে দিওঁ ধৰিলওক আমাৰ কটাৰীও ব্যৱহাৰ কৰা হয় বাগিচাৰ কামত কাৰণ কটাৰী যেতিয়া গছজোপা জোপোহা হৈ পৰে তেতিয়াতো কটাৰীয়ে কাটিবই লাগিব কাৰণ কিয় খন্তিয়ে বা বা কোৰখনেতো সেই ফুল হেৰি জোপা কাটিব নোৱাৰে কাৰণ গছজোপা যেতিয়াকে য'ৰ পৰা হৈ হেৰি হ'ব বেলেগ গছক ধৰি লওক ছাঁ দিব আৰু ছাঁ দিলে আৰু সেই গছজোপা বাঢ়ি অহাত সুবিধা হয় তেতিয়া সেইটো কাৰণে মানে কটাৰীও ব্যৱহাৰ হয় কেতিয়াবা কটাৰীখনে মানে সেই আগবিলাক টুকি দিব লাগে গছৰ আগবিলাক টুকি দিলে ধৰিলক বাকী গছৰ ছাঁবিলাকো পৰিব তেতিয়া ধৰিলক গছজোপা গছজোপা লহপহকৈ বাঢ়িব ছাঁ ছাঁত মানে চেঁচুকত মানে গছ পুলিবোৰ ঠন ধৰি নুঠে গতিকে ছাঁ নপৰাকৈ ৰ'দৰ পোহৰ পাব লাগে বেলিৰ পোহৰ বেলিৰ পোহৰ নাপালে মানে গছবিলাক ভাল হৈ নুঠে কাৰণ পোহৰ লাগে গছত পানীও লাগে পোহৰ আৰু পানী নহ'লে গছ কেতিয়াও হেৰি জীয়াই নাথাকে কাৰণ ৰ'দ খৰাং হ'লে আমি বাগিচাত ফুলৰ গুৰিয়ে গুৰিয়ে পানী দিব লাগিব আৰু বৰষুণ বেছি হ'লেও আমাৰ কাৰণে অসুবিধা তেতিয়া গছৰ গুৰিয়ে গুৰিয়ে পানীবিলাক ৰৈ যাব তেতিয়াতো গছজোপা মৰি যাব পানী বেছি হ'লেও গছজোপা মৰে আৰু ৰ'দ কম হ'লেও গছজোপা মৰি যায় কাৰণ গতিকে আমাৰ ৰ'দো বেছি হ'ব নালাগে আৰু বৰষুণো বেছি হ'ব নালাগে বৰষুণ বেছি হ'লেও আমাৰ গছৰ বা বাগিচাৰ কাৰণে অসুবিধা আৰু ৰ'দ বেছি হ'লেও আমাৰ বাগিচাৰ কাৰণে অসুবিধা কাৰণ দুয়োটা আমাৰ সমান ভাগতে থাকিব লাগিব তেতিয়াহে ধৰি লওক আমাৰ বাগিচাখন ঠন ধৰি উঠিব পাৰিব আৰু বাগিচাত ফুল ৰুলে নহ'ব ফুলৰ যত্নও ল'ব লাগিব কাৰণ ফুলজোপা ৰুওঁতে ৰুলোঁ কিন্তু তাক যদি মই সযতনে যত্ন নলওঁ তেতিয়া জানো ফুলজোপা বাঢ়ি আহিব গতিকে আমি ফুলজোপা জীয়াই ৰাখিবলগীয়া হ'লে তাক ছাগলীয়ে নাখাবলগীয়া হ'লে তাক বেৰন কোৰণ দি আৰু তাক ধুনীয়াকৈ গঢ়টো খুচৰি পেলাই তাক হেৰি কৰি পানী দিব লাগিব সাৰ দিব লাগিব তেতিয়াহে গছজোপা ধুনীয়াকৈ ফুলজোপাই বা গছজোপাই হওক ফুলজোপাই হওক তেতিয়া ঠন ধৰি উঠিব তেতিয়া সেই ফুলজোপা ধুনীয়া ধৰি লওক ফুল দিব বা যদি গছ হয় গছে ফল দিব তেনেকৈ কৰিলেহে ধৰি লওক আমাৰ এইবিলাক হেৰি হৈ যাব বাগিচা ৰখাটো বাগিচা বনালেই নহ'ব বাগিচা আলপৈচান বাগিচাখন সযতনে ৰখাটোহে আমাৰ কৰ্তব্য বাগিচা বনাব জানিলে নহ'ব তাক বাগিচাখন সযতনে ৰাখিবও জানিবও লাগিব কাৰণ আজিকালি বহুত ধৰি লওক হেৰি হৈ গৈছে সাৰ পানী নোহোৱা হৈ গৈছে গতিকে আমি তাক সাৰ পানী দি বাগিচাখন ধুনীয়াকৈ সময়মত সাৰ দিব লাগিব সময়মত পানী দিব লাগিব তেতিয়াহে আমাৰ বাগিচাখনত ধৰি লওক সৌন্দৰ্যটো হেৰি হ'ব কাৰণ সাৰ পানী নাপালে জানো গছজোপা ঠন ধৰি উঠিব গতিকে ঠন ধৰি উঠিবলগীয়া হ'লে আমি সাৰ পানী দিব লাগিব আৰু ধৰি লওক দুই তিন দিনৰ মূৰে মূৰে আমি গছবিলাক খুচৰি দিব লাগিব তেতিয়াহে বাগিচাখন ধুনীয়া জকমক হৈ উঠিব